অঁ সেই কাজিৰঙা হয়নে বাৰু অঁ মই মানে আপোনালোকৰ তাত যাম বুলি ভাবিছিলোঁ মই আগতে যোৱা নাই আৰু মানে জেগাবিলাক ভালকৈ চিনি নাপাওঁ ন সেইকাৰণে মানে আপুনি বুজাই দিবচোন মোক ক'ত কেনেকৈ কি আছে অঁ অঁ অঁ অঁ জানো বাৰু অঁ অঁ ভাবিছোঁ সেইটো ঠিক কৰিম বুলি

অঁ অঁ অঁ অঁ আৰু মোৰ লগৰ কেইজনীমান যাব অঁ অঁ মই আমি আপোনাৰ তিনি তাৰিখ মানে যাম ভাবিছোঁ অঁ অঁ ঠিক আছে অঁ মই আপোনাক ফোন কৰিম বাৰু হ'ব অঁ থেংক ইউ